মই অসমীয়া ভাষাটো ভৱিষ্যতলৈকে প্ৰচাৰ আৰু সংক সংৰক্ষণ হৈ থকাটো বিচাৰোঁ বৰ্তমান আমি মিডিয়াৰ জৰিয়তে যিবিলাক শুনি আহিছোঁ অসমীয়া ভাষাটো বাধ্যতামূলক কৰিছে তাত আমি সুখী যিহেতুকে আমি অসমত জন্মগ্ৰহণ কৰি অসমীয়া ভাষাটোক যদি অৱহেলা কৰোঁ তেতিয়াহ'লে এইটো বৰ বেয়া বুলি আমি ভাবোঁ গতিকে অসমীয়া ভাষাটোৰ যে বাধ্যতামূলক এয়া চৰকাৰেও চিন্তা চৰ্চা কৰিছে আৰু আমিও চিন্তা চৰ্চা কৰিছোঁ যিহেতুকে আমি অসমতে থাকি অসমীয়া ভাষাটো অৱহেলা কৰিলে অসমীয়া বুলি চিনাকি বা পৰিচয় দিবলৈ আমি এটা সময়ত অপাৰগ হম আমাৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলে অসমীয়া মাধ্যমেৰেই প্ৰায়সকলে পঢ়ি গৈছে যিসকলে অন্য ভাষাৰে যে ইংলিছত পঢ়িছে সেইসকলে ইংৰাজী আজি ইংৰাজী মাধ্যমৰ এখন স্কুলতো অসমীয়া ভাষাটো বাধ্যাতামূলক কৰিছে গতিকে যেনেদৰে স্কুলবিলাকত অসমীয়া ভাষাটো বাধ্যাতামূলক কৰিছে তেনেদৰে অসমীয়া ভাষাটো সংৰক্ষণ হৈ থাকিবলৈ হ'লে অফিচ কাছাৰীটো আমি অসমীয়া ভাষাতো ভাষাৰ জৰিয়তে চলাব অসমীয়া ভাষাটো চলাবৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ ভাষাটো সংৰক্ষণ হৈ থাকে আৰু চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিছে যিহেতুকে অসমীয়া ভাষা নজনা অসমীয়া ল'ৰা কিছুমান ল'ৰা ছোৱালীৰ সুবিধাৰ্থে অসম সাহিত্য শাখাৰ সভাৰ ফালৰ পৰা এতিয়া অনলাইন যোগেও অসমীয়া ভাষাটো পঢ়িবৰ বাবে তেখেতসকলে সুবিধা কৰি দিছে মোৰ ওচৰৰে দুটাকৈ ল'ৰাই অসম সাহিত্য সভাৰ জৰিয়তে অনলাইন যোগেদি অসমীয়া ভাষা পঢ়ি আছে বুলি মই জ্ঞাত গতিকে সেইফালৰ পৰা নথৈ সুখী ভৱিষ্যতলৈ আমাৰ অসমীয়া ভাষাটো সংৰক্ষণ হৈ থাকিব আৰু এনেদৰেই প্ৰচাৰ হৈ থাকক যাতে অসমীয়া ভাষাটো আমাৰ বাধ্যবাধকতা হয়